অঁ হয় কোনে ক'লে অঁ হয় মই যোগেনে ক'লোঁ কওকচোন আপোনাক মই কিদৰে সহায় কৰিব পাৰিম হয় মই ধান বেচো বাৰু আছে আছে মই বেচিবপৰাকৈ ধান আছে আপুনি ধান ল'ব খাবলৈ নে নে কঠীয়ালৈ মোৰ ওচৰত ধান লগত অলপ আছে বাৰু আপোনাক মানে কিমানমান ধান লাগিছিল মোৰ তাত আপুনি বৰা ধান পাব কোমল ধান আকৌ ধান এটা সেইটো ধান পাব আকৌ হেৰি সেই শালি বাও পাব এনেকৈ কেইটামান ধান অঁ পাৰিব পাৰিব তিনি চাৰি কুইণ্টেল নিব ধান এই ডি টি বি ধানতো যে আছে ডি টি বি ধানটো নিব পাৰিব সেইটো বহুত ভাল ধান খাবলৈ ভাল আৰু সেই চাউলটো মানে পূৰা ভাল চাউল মানে এই ধানৰ বৰ্তমান সময়ত আপোনাৰ কুইণ্টেল বাইছশকৈ চলি আছে আপুনি যদি সৰহকৈ নিয়ে মই আপোনাক চাইচিতি দিম বাৰু ওঠৰশমানত দিম খালী আপুনি কথাটো বেলেগ মানে কৰি নিদিব আৰু বাইছশকৈ হৈ আছে অঁ আপুনি ক'ৰপৰা ক'লে বাৰু কৈছে ন আপোনাৰ ৰাওনা গাঁৱৰ ঘৰটো কোনখিনিত বাৰু অঁ এতিয়া মোৰ আগতে মই যেতিয়া আছিলোঁ ন মই তাৰপৰা মানে ঘৰটো সলালোঁ মানে আমি মানে তাত অলপ দিগদাৰ হয় মানে পথাৰলৈ যাবলৈয়ো মেলিবলৈয়ো কঢ়িয়াবলৈ ৰাস্তাটো বহুত বেয়া মানে ইপাৰে মানে এই জকাইচুকৰ দুই নম্বৰ গাঁওখনত আহিছোঁ আপুনি জকাইচুক চিনি পায় ন এই ভেবেলা গাঁওখন কাৰ যে পায় অঁ মোৰ গাড়ীখন মানে বৰ্তমান সময়ত বেয়া হৈ আছে যোনখন গাড়ী পঠিয়াওঁ ন পাৰিলে আপুনি গাড়ী এখন পঠিয়াই দিব নালাগে বাৰু দিয়ক মই ইয়াৰপৰাই গাড়ী এখন পঠিয়াই দিম আপুনি হেৰি কৰিব আপোনাৰ ঘৰৰ এড্ৰেছটো ভালকৈ মোলৈ দি থ'ব মই তেখেতক দি পেলাই আপোনাক ধান কি কি লাগে কিমান হয় মই আপোনাক সকলো দি দিম অকল শালি ধান লাগিব ন গাড়ী ভাড়া আপোনাৰ ইয়াৰপৰা তালৈ কমেও দহ কিলোমিটাৰ হয় ন দিব আৰু চাৰিশ পাঁচশ কিবা এটা আজি কিবাৰ হ'ল বাৰু ৰ'ব আপোনাক ধান কি কেতিয়ালৈ লাগিছিলে আপোনাক মই পৰহিলৈ ধানখিনি পঠিয়াই আছো পৰহিলৈ এই শুনক আপুনি হেৰি কৰিব আপুনি কালিলৈ মই ধান আপোনাৰ ভৰাম ন আপুনি মোলৈ তেতিয়া ফোন এটা কৰিব আপুনি কালিলৈ দিনৰ চাৰে চাৰিটামান বজাত ফোন এটা কৰিবচোন মোলৈ বাৰু হ'ব তেতিয়া ঠিক আছে বাৰু দিয়ক অঁ অঁ ধন্যবাদ